অঁ হয় অঁ হয় নেকি

অঁ কিমান ল'বা হয় নেকি অঁ হেৰি লিটাৰ হেৰি আকৌ ষাঠি টকা

হয় নেকি তেতিয়াহ'লে টেকেলি লাগিব নহয় টেকেলি এৱাঁ গাখীৰ ল'বা নে দৈ ল'বা এৱাঁ গাখীৰ ল'বা নে দৈ ল'বা অঁ টেকেলি এটা দিবা অঁ দৈ গাখীৰ কাৰণে টেকেলি দিবা হা লিটাৰ ষাঠি টকা অঁ এতিয়া যদি পাৰে দিবা নহ'লে নিবৰ সময়ত দিলেও হ'ব অঁ সেইটো তুমি আহিবা তেতিয়া মই হিচাপ কৰি দিম

অঁ দুয়োটাই অঁ অঁ হয় কি সকাম পাৰিব তোমালোকৰ অঁ হয় নেকি অঁ অঁ অঁ অঁ হ'ব পাবা তোমালোকে অঁ খালী তুমি টেকেলি কলহ এটা লৈ আহিবা ডাঙৰ মোৰ কলহ নাই নহয় অঁ অঁ অঁ অঁ হ'ব কাহানি লাগে তুমি ক'বা অঁ অঁ হয় নেকি এতিয়াৰপৰা ভৰালেহে হ'ব অঁ অঁ অঁ হ'ব তেতিয়াহ'লে আহিবা তুমি পইছাটো এতিয়াই লৈ আহিলেও হ'ব বাৰু অঁ অঁ হ'ব হিচাপ কৰি দিম হিচাপটো কৰি দিম বাৰু অঁ হ'ব